কপালত সেন্দুৰ লগোৱাটো এইটো হিন্দু ধৰ্মৰেই নিয়ম হয় আমিও লগাও মাহঁতেও লগায় আৰু মন্দিৰলে গ'লে পৱিত্ৰ সূতাটো পিন্ধাই হয় তেতিয়া মানে কামাখ্যা মন্দিৰেই হওক বা শিৱ মন্দিৰতে হওক তাতেও এই পৱিত্ৰ সূতা দিয়া হয় আৰু সেয়া সূতা আৰু দূৰ্গা পূজা হ'লেও আমি সেই সূতা পাওঁ আৰু সেই সূতাটো আমাক দিয়া হয় পৱিত্ৰ সূতাটো আৰু আমি সেয়া পৰিধান কৰোঁ আৰু মন্দিৰলৈতো পূজা কৰিবলৈ যাওঁৱেই আমি আৰু ব্ৰত ৰখা হয় যেতিয়া মানে আমাৰ ইষ্ট দেৱতাক আমি যেতিয়া পূজা কৰো তেতিয়া আমি ব্ৰত ৰাখো আৰু তেনেকৈ